অঁ কওকচোন অঁ হয়

ফটোগ্ৰাফী কিমানমান বজাত হ'ব বাৰু এনেই নমান বজাত মই চাম বাৰু দেই এঘাৰ তাৰিখে নমান বজাত নহ্ এঘাৰ তাৰিখে নমান বজাত মই ফ্ৰী আছোঁ যাব পাৰিম মই

হয় দিয়ক অঁ লগ পাম দিয়ক